আমাৰ গাঁৱৰ আচলতে পৰিয়ালবিলাকৰ মাজত হোৱা যিবিলাক বিবাদ যিবিলাক বিবাদ সেইবিলাক সেইবিলাক সমাধান কেনেদৰে কৰা হয় সেইটো কথা মোক সুধিছে মই ক'বলৈ গ'লে বিবাদবিলাক আচলতে আজিকালি এতিয়া এনেকুৱা হৈছে যে বিবাদটো অলপ কম হয় আগৰ নিচিনা নহয় কাৰণ মানুহবিলাক শিক্ষিত হৈছে জ্ঞানীও হৈছে গতিকে নিজৰ ভিতৰতে অকণমান আপোচ কৰি লয় বা কোনোবা ধৰক এতিয়া তেনেকুৱা অলপ কাজিয়া কৰি ভালপোৱা মানুহ থাকিলেও তেওঁলোকৰ মাজত আকৌ আমাৰ এনেকুৱা মানুহো থাকে যে সমস্যাটোৰ এটা সমাধান বা এটা এমিকেৱল মানে ডিছিশ্যন এটা দিব পৰা মানুহ তেনেকুৱা থাকে গতিকে তেনেকুৱাকে সমাধান হয় আৰু শেহতীয়াকৈ তেনেকুৱা একো বিবাদ মই হোৱা তেনেকে পৰিলক্ষিত হোৱা নাই কিন্তু এদিন এটা হৈছিলে বাৰু ঘৰৰ সন্মুখতে এই মানে অকণমান বেলেগ এজন মানুহে অকণমান জাবৰ পেলাইছিলে জাবৰ পেলোৱাৰ হৈ এই ওচৰৰ ড্ৰেইন এটা বন্ধ হৈ গ'ল তাৰ কাৰণে অকণমান তৰ্ক বিতৰ্ক হৈছিলে কিন্তু আচলতে জাবৰ তেওঁলোকে পেলোৱা নাছিলে বেলেগ মানুহে আহি পেলাইছিল গতিকে তেনেকুৱা ক্ষেত্ৰতো ক'ব পাৰোঁ যে তেনেকুৱা দুই এটা সৰু সুৰা ঘটনা ঘটে কিন্তু ডাঙৰকৈ তেনেকৈ একো আজিকালি তেনেকৈ ঘটা মই আমাৰ গাঁৱত অন্তত পোৱা নাই এতিয়ালৈকে গতিকে অন্য গাঁৱত যদি তেনেকুৱা হৈ থাকে তেনেকৈ গম নাপাওঁ মেইন কথা হ'ল এতিয়া ধৰক মানুহবিলাক ক'বলৈ গ'লে আগতকৈ হৈছে বুজাবুজি কিছু হৈছে গতিকে সেই ক্ষেত্ৰত এতিয়া ক'ব পাৰোঁ যে হোৱা নাই তেনেকুৱা মানে ডাঙৰ ঘটনা হোৱা নাই গতিকে ভালেই হৈছে বুলি ক'ব পাৰোঁ এই গতি